মাছ মোৰ বিশেষ সকলোৱে প্ৰিয় মাছ মানুহৰ সাধাৰণতে সকলো কামতে ব্যৱহাৰ কৰা হয় যেনে ভোজ আজি সকাম পাতিলে সকামতো মাংসটো নচলেই প্ৰায় মাছেই ব্যৱহাৰ কৰা হয় যেনে কিছুমান মাছত সকামত কিছুমান মাছ ব্যৱহাৰ কৰা নহয় যেনে আজি গাঁৱলীয়া সমাজত শনি চাউল খোৱা তাৰ সেই সকামত সকলো মাছ ব্যৱহাৰ কৰা নহয় গৰৈ শ'ল শিঙি মাগুৰ তেনে ক'লা মাছ শনি সকামত ব্যৱহাৰ কৰা হয় বিখেষ আমাৰ বছৰেকীয়া সকামত মাছেই ব্যৱহাৰ কৰা হয় আজিকালি প্ৰায় লোকেল মাছ ব্যৱহাৰ কৰা নহয়েই কাৰণ আজিকালি নানা ধৰণৰ মাছ পোৱা যায় যেনে দোকানৰ মাছ চন্দা ৰৌ চিতল মাগুৰ শিঙি সকলো ধৰণৰ মাছ দোকানতে বি দোকানতে পোৱা যায় বিশেষ আমাৰ গাঁৱত এনে পুখুৰী আছে ৰাজহুৱা তাত আমি মাঘৰ বিহুৰ দিনা উৰুকা দিনা সকলো মানুহ গোট খাই তাত মাছ ধৰোঁ তাত নানা কিচিমৰ মাছ পোৱা যায় যেনে ৰৌ চন ৰৌ চন্দা শ'ল মাগুৰ বৰালি গৰৈ শিঙি মাগুৰ আৰু তেনেধৰণৰ সকলো মাছ তাত পোৱা যায় বা বালিপটীয়া পুঠি মোৰা আৰু যেনে লোকেল মাছ সকলো ধৰণৰ এই ফিছাৰীতে আমি প পোৱা যায় আমি বিশেষ আমাৰ ঘৰতো ফিছাৰী আছে আমি তাত সকলো মাছ জীয়াব পাৰোঁ যেনে গৰৈ বেপাৰীসকলে অনা মাছৰ পোনা ৰৌ গাছকাপ ৰূপচন্দা কাৱৈ এনে ৰৌ বৰালি বৰালিটো প্ৰায় বেপাৰীয়ে অনা নহয় প্ৰায় বেপ আমাৰ ইয়াত নদী সুঁতি আছে নদী সুঁতিত আমি বৰালি মাছ পাওঁ জেং উঠালে মাছ পাওঁ জেঙৰ জেং যেতিয়া উঠাওঁ আমি আমাৰ ইয়াত আন এটা জেং দিয়া বিল আছে বিলত আমি তেনেকে মাছ ধৰোংগে তাত মানে বহুত ভাল লাগে মাছ ধৰি তাত আমি বৰালি মাছ শ'ল মাছ আৰু মাগুৰ মাছ গৰৈ পুঠি কাৰৈ খলিহনা অনেক অনেক ধৰণৰ মাছ পাওঁ বিশেষ সেই মাছে আমি কেত গোটেই গাঁও সমাজত খায় কেতিয়াবা কেতিয়াবা আমি মাছ মাৰোঁ মাছ মাৰি গোটেই গাঁৱৰ সকলো মহিলা পুৰুষ সৰু ল'ৰা ছোৱালী সকলো গোট খাই মাঘৰ বিহুৰ দিনা আমি মেজিৰ তলত খানা খাওঁ বহুত ভাল লগা দিশ্য সেই মাছ ধৰিবলৈ গ'লে যেনে কেতিয়াবা আমি বহুত মাইকী মানুহ গোট খাই আঁঠুৱা টানোংগে তাত দনিকণা পুঠি মোৰা তেনেকুৱা ধৰণৰ মাছ পাওঁ মাছ আমি খুবেই ধৰিবলৈ যাওঁ মাছ আমি ধৰিবলৈ ধেৰ বিল খাল সকলো ধৰণৰ বিল খাল জেগা আছে পুঠি মাছটো প্ৰায় মানুহৰ প্ৰিয় গৰৈ শিঙি মাগুৰ এইসকল মাছ খুবেই বেমাৰী মানুহে খাব লাগে বিশেষ আমাৰ গাঁৱলীয়া সমাজত মাছ মাৰি সকলো মানুহেই ভাল পায় মাছ প্ৰিয় আমাৰ কিবা সকাম পাতিলেও মাছেই দিব লাগে আজি বিয়া এখন পাতিলে মাছেই দিব লাগে বিয়াবিলাকত পিছে লোকেল মাছ দিয়া নহয় লোকেল মাছটো প্ৰায় বিয়াত দিয়া নহয় আৰু দোকানৰ পৰা কিনি অনা মাছহে হেৰি বিয়াবিলাকত ব্যৱহাৰ কৰা হয় সকাম প্ৰায় সকামত লোকেল মাছেই ব্যৱহাৰ হয় যেনে ডাঙৰকে বছৰেকীয়া পাতিলে তেনেধৰণৰ সকামত আমি গৰৈ শিঙি মাছ দিব নোৱাৰোঁ গৰৈ শিঙি মাছ বিশেষ বহুত দাম সেই বুলিয়ে আমি দোকানৰ পৰা ৰূপচন্দা তেনেকে কছ মাছ ৰৌ মাছ সেই তেনেকে কিনি অনা হয় কাৰণ সেই মাছত বাহিৰৰ পৰা আহে সেই মাছত দাম কম যেনে আমি ইয়াত এক কেজি মাগুৰ মাছ কিনিবলৈ গ'লে মাগুৰ মাছৰ কেজি পাঁচশ টকা সেই বিনিময়ত মাগুৰ মাছ মানুহে সকামত নলগায় বিশেষ বেমাৰ আজাৰ হ'লে বা ঘৰত খাবলে হ'লে মাগুৰ মাছ বহুত পিয় মানুহৰ বিশেষ মোৰ মাগুৰ মাছ খাই বহুত ভালপাওঁ মাগুৰ শিঙি কাৰৈ পুঠি মাছ খাই ভালপাওঁ মই বিশেষ বিশেষ খলিহনা কাৰৈ সেইবোৰ আমাৰ ঘৰৰ সকলোৰে প্ৰিয় আমাৰ ঘৰত এটা ফিছাৰী আছে ফিছাৰীটোত আমাৰ প্ৰায় ডাঙৰ ডাঙৰ গৰৈ মাছ আছে গৰৈ মাছ ৰৌ মাছ আৰু বাহু মাছ সকলো ধৰণৰ মাছ আছে আমি সকলোৱে সদায় ৰাতিপুৱা হওক বা গধূলি হওক সকলো ধৰণৰ মাছ মাছ এটা ধৰি খুবেই মই মাছ ধৰি ভাল পাওঁ মাছ ধৰি আনোঁ আৰু পিটিকা কৰি মাছ গৰৈ মাছ প্ৰায়ে পাওঁ আমি গৰৈ মাছ আছে গৰৈ মাছ আনোঁ গৰৈ মাছ আনি আমি খাওঁ সেইবাবে গৰৈ মাছ বহুত কামতে বা বহুত বেমাৰতে গৰৈ মাছ শিঙি মাছ আৰু মাগু শিঙি সেই লোকেল মাছ বহুত বেমাৰতে প্ৰয়োজন হয় মাছ বহুত ধৰণৰ উপকাৰী মাছ মানুহৰ প্ৰিয় খা প্ৰিয় বুলি ভাবোঁ কাৰণ মাছে কোনো ধৰণৰ বেমাৰ আজাৰ নকৰে